এনেই আছোঁ তই খালোঁ তই কণীৰে তই অঁ অঁ ভালেই তহঁতৰ

এই চিনেমা চাবলৈ যাবি মৰাণ হ'লত পুষ্পা দি আছে কাইলৈ এঘাৰটা বজাত টিকেটটো ময়ে কাটি দিম বাৰু লগতে যাম নহ্ দছটমান বজাতে ওলাম চাগে অঁ বেটেৰীতে যাম মই যে মেখেলা চাদৰ তই অঁ ভালে লাগিব চাগে চাই সবে চালেই ষ্টেচাছ দি আছে সবেই টিকেটটো তেনে ময়ে কাটি দিম অঁ লগতে যাম অঁ ক অঁ ৰৈ দিম